দহ হাজাৰ নশ আশী পঞ্চাছ হাজাৰ সাতশ পঞ্চল্লিছ নব্বৈ হাজাৰ নশ নিৰান্নব্বৈ পাঁচ লাখ বত্ৰিছ হাজাৰ ন লাখ ন হাজাৰ এক টকা